মই আপোনাৰ মেখেলা চাদৰ কিনিব বিচাৰিছিলোঁ মেখেলা চাদৰ আপোনাৰ পাটৰ কাপোৰ হ'ব ন অঁ পাটৰ আপোনাৰ পাটৰ কাপোৰ এভেইলেবল আছে আপোনাৰ তাত কিমানৰ পৰা কিমান ৰেঞ্জৰ ভিতৰত আছে মেখেলা চাদৰ মেখেলা চাদৰ চিংগলকৈ নলয় মেখেলা চাদৰ যোৰাকেই পায় হয় একদম পিঅ'ৰ পাট নে হয় হয় আপোনাৰ ফিক্স প্ৰাইজ নেকি আপোনালোকৰ তাত হয় হয় এভেইলেবল পাম ন আপোনালোকৰ তাত এতিয়া ঠিক আছে দিয়ক থেংক ইউ